মই আগবঢ়োৱা সেৱাসমূহ গ্ৰাহকে ল'বলৈ এইটো কাৰণেই ভাল পাই মই যেতিয়া এজন গ্ৰাহকক কথাবোৰ কওঁ বা সেৱাসমূহৰ বিষয়ে জনাও তেওঁক বহুত নম্ৰভাৱে জনাওঁ আৰু বস্তুটোৰ ওপৰত ভালকৈ বুজাই দিওঁ আৰু এটা ধৰক যিটো বস্তু বুজাওঁ বা ল'বলৈ তেওঁক কওঁ সেইটো ধুনীয়াকৈ এটা প্ৰেজেণ্টেশ্যন দিওঁ প্ৰেজেণ্টেশ্যন দিওঁ দিয়াৰ লগতে গোটেই মানে পুঙ্খানুপুঙ্খভাৱে সেই বস্তুটোৰ বিষয়ে আঁতিগুৰি মাৰি কওঁ তেতিয়া গ্ৰাহকজনে ল'বলৈও ভাল পায় ধৰক যিকোনো এটা সেৱা কিনিবলৈও ভাল পায় আৰু আজিকালি মেইন হৈছে মুখ্য হৈছে বস্তুটো যেনে যি ধৰণৰ দিওঁ সেইটো এটা ডেকৰেশ্যন ইংৰাজীত ক'ব লাগিব এটা মানে বস্তুটোৰ প্ৰতি আৰ্কষণ এটা হ'ব লাগিব আকৰ্ষণটো বস্তুটো দেখিয়েই যেন মানুহজনক মোহিত কৰি পেলাই সেই মোহিত হ'লেহে মানে বস্তুটো সেৱা বা বস্তুৱেই হওঁক তেওঁ কিনিবলৈ ভাল পাই আৰু মই যিখিনি ষ্টাফ যিখিনি মানে সন্তুষ্ট গ্ৰাহকক সন্তুষ্ট কৰিবৰ কাৰণে যিখিনি মোৰ ব্যৱসায় বা ব্যৱসায় লগত জড়িত ব্যক্তিসকলক সদায় মানে গ্ৰাহকক এটা বিনম্ৰ মানে নম্ৰভাৱে কথা কোৱাতো কথা কবলৈ কওঁ সেই তেতিয়াহে মানে মোৰ বস্তুখিনি বেছি বিক্ৰী হয় বা সেৱাসমূহ সামগ্ৰীসমূহ বেছি বিক্ৰী হয় নম্ৰভাৱে আৰু গ্ৰাহকে যিকোনো বস্তু যিকোনো প্ৰশ্ন সুধিব পাৰে প্ৰশ্নখিনি শুদ্ধ উত্তৰ দি বুজাই দিবলৈ তেওঁলোকক কওঁ আৰু সেইমতে আজিলৈকে কৰিয়ো আছে বা ব্যৱসায়ত এটা সফল ব্যক্তি হিচাপে পৰিচিতও হৈছোঁ